লখিমপুৰ জিলাখন এখন সংস্কৃতিপূৰ্ণ ঠাই সংস্কৃতিপূৰ্ণ ঠাই হোৱা বাবেই লখিমপুৰ জিলালৈ বিভিন্ন পৰ্যটক অহা দেখিবলৈ পোৱা যায় বৰ্তমান আগৰ তুলনাত লখিমপুৰ জিলালৈ বহুতো পৰ্যটক অহা দেখিবলৈ পোৱা গৈছে আমাৰ লখিমপুৰ জিলাখন এখন সংস্কৃতিপূৰ্ণ ঠাই বুলি আমি এই কাৰণেই ক'ব পাৰোঁ যে লখিমপুৰ জিলাখন হৈছে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থলী মাধৱদেৱৰ জন্মস্থলী হিচাপে মাধৱদেৱে সৃষ্টি কৰা সত্ৰবিলাক তেওঁ সৃষ্টি কৰা যিবিলাক নিদৰ্শন আছে তেওঁ সৃষ্টি কৰা যি প্ৰতিভা আছে সেইসকলোবোৰ সেই মাধৱদেৱৰ জন্মস্থলীত লখিমপুৰতে সংৰক্ষণ কৰি ৰখা হৈছে আৰু সেই ঠাইলৈ শ্ৰী শ্ৰী মাধৱদেৱৰ কলাক্ষেত্ৰলৈ বিভিন্ন পৰ্যটক আহে আৰু সেই পৰ্যটকবিলাক আহি তাত দৰ্শন কৰি আৰু তাৰ যিটো উমান সেইটো বুজ ল'বলৈ চেষ্টা কৰে আৰু লগতে সেই কলাক্ষেত্ৰখনলৈ তেওঁলোকে অৱদান আগবঢ়াই থৈ যায় ইয়াৰ পিছতে আমি ক'ব পাৰোঁ যে লখিমপুৰ জিলাত পদুমণি আই থানখন আছে পদুমণি আই থানখন মানুহৰ মনত ইমান এটা আধ্যাত্মিক মনোভাৱ জাগ্ৰত হৈ থাকে যে সেই আই থানলৈ গ'লে মানুহৰ যি বসন্ত ৰোগ দেখা দিয়ে সেই বসন্ত ৰোগ ভাল হয় আৰু তেওঁলোকৰ যিবিলাক বহুতদিনীয়া মনৰ আশা পূৰণ হোৱা নাই বৰ্তমানলৈকেও সেই মনৰ আশাবোৰ পূৰণ হয় তেনেকুৱা ধৰণৰ মনোভাৱ মানুহে লৈ পদুমণি ঠাইলৈ যায় আৰু যাৰ ফলত তেওঁলোকৰ মনৰ আশা পূৰণ হয় তেওঁলোকৰ দেখা দিয়া বসন্ত ৰোগ ভাল হয় তেওঁলোকৰ বিভিন্ন ধৰণৰ কাম কাজত সফল তেওঁলোকে সফল মানে তেওঁলোকে এটা ফল পায় যাৰ কাৰণে পদুমণি থানলৈ বিভিন্ন ধৰণৰ পৰ্যটক অহা দেখিবলৈ পোৱা যায় ইয়াৰ লগতে আমি ক'ব পাৰোঁ বাসুদেৱ থান বাসুদেৱ থানখনো শ্ৰীকৃষ্ণৰ এটা বিশ্বাসত সৃষ্টি হৈছে যাৰ কাৰণে কি কৰে মানুহে তেওঁলোকৰ বিভিন্ন মনৰ আশাবিলাক থাকে যে তেওঁলোকে চাকৰি পোৱা নাই তেওঁলোকে চাকৰিৰ কাৰণে মনত ভাবে আৰু তেওঁলোকে কৰোবাৰ বিবাহ হোৱা নাই তেওঁলোকে ভাবে যে মোৰ বিবাহ হওক আৰু কাৰোবাৰ সতি সন্তান হোৱা নাই তেওঁলোকে ভাবে যে মোৰ সতি সন্তান হওক সেই তেনেকুৱা ধৰণৰ এটা আধ্যাত্মিক বিশ্বাস লৈ তেওঁ বাসুদেৱ থানলৈ যায় এগছি চাকি জ্বলাই তেওঁক এখন শৰাই দিয়ে বা তেওঁলোকৰ মনত মাজত তেওঁলোকে কিবা এটা মনে বিচৰা ধৰণে এটা বস্তু দি দিবও পাৰে তেনেবোৰ বস্তু দিয়ে আৰু যাৰ ফলত তেওঁলোকৰ সেই মনৰ আশাবোৰ পূৰণ হয় মনৰ আশাবোৰ পূৰণ হোৱা কাৰণে বিভিন্ন পৰ্যটকবিলাক তালৈ আহে তেওঁলোকে মনত এটা ভাব লৈ আহে আৰু সেই ভাববোৰ পূৰণ হয় তেওঁলোকে আৰু তেওঁলোকেও তেওঁলোকেও এটা অৱদান আগবঢ়াই বা তেওঁলোকে বহুত ভাল পায় যায় ইয়াৰ লগতে আমি ক'ব পাৰোঁ যে শনি মন্দিৰ মানুহৰ এটা বিশ্বাস আছে যে তেওঁলোকৰ খং ৰাগবিলাক বৃদ্ধি পালে তেওঁলোকৰ উন্নতি নহ'লে তে তেওঁলোকৰ শনি লাগে আৰু সেই শনি মন্দিৰলৈ গৈ এগছি চাকি শৰাই বা তেওঁলোকৰ নিৰ্দিষ্ট মনত ভাৱি দিম বুলি ভবা বস্তুটো যদি আগবঢ়াই তেওঁৰ সেই মনৰ আশাটো পূৰণ হ'ব সেইটো সেইকাৰণেও শনি মন্দিৰলৈ পৰ্যটকবিলাক আহে আৰু লগতে গণেশ মন্দিৰ গণেশ মন্দিৰো তেওঁলোকে বিশ্বাস কৰে যে আমাৰ ব্যৱসায় বাণিজ্য আছে আমাৰ ব্যৱসায় বাণিজ্যত আমি লাভালাভ পাব লাগে আমাৰ চাকৰি পাব লাগে তেনেকুৱা ধৰণৰ তেওঁলোকৰ আধ্যাত্মিক এটা বিশ্বাস মনত জাগি গণেশ মন্দিৰলৈ আহে আৰু সেই মনৰ আশাও পূৰণ হয় সেই তেনেকুৱা ধৰণৰ মনৰ আশা পূৰণ হৈ আধ্যাত্মিক জাগ্ৰত হোৱা কাৰণেই পৰ্যটকসকল আহে ইয়াৰ উপৰিও আমাৰ আৰু আছে বৰদৈপাম আছে সেইখন এখন ৰাষ্ট্ৰীয় অভয়াৰণ্য সেই কাৰণে আমাৰ কি হয় যে সেই অভয়াৰণ্যখন চাবলৈও আমাৰ বহুতো পৰ্যটক তালৈ আহে